হেল্ল' কোনে কৈছে অঁ হয় হয় কওকচোন

লোকেল মাছটো পাব আপোনাক কেনেকুৱা ধৰণৰ মাছ লাগিব এতিয়া ক'লা মাছ কি কি লাগিব আপোনাক মোৰ ওচৰত মোৰ ওচৰত শ'ল মাছ আছে ক'লা আৰু গৰৈ মাছ পাব আৰু শিঙি মাছ লাগিব নেকি অঁ শ'লটো পাব গৰৈ পাব আৰু এনেকৈ আৰু কিবা লাগিব কাৱৈ মাছটো পাব অঁ মানে চাইজটো কিমান লাগিব বাৰু এক কেজি এক কেজি ওজনৰ আছে ডেৰ কেজি আছে দুই কেজি আছে বাৰু কিন্তু এটা কথা চাইজটো যদি বাঢ়ি যায় তেতিয়া মানে অকণমান প্ৰাইচটো অলপ বেছি হ'ব আৰু এক কেজি মানে দুই কেজিৰ তলত যদি হয় তেতিয়া মানে দামটো শ'লৰ কেজি হৈছে ছশ টকা আৰু দুই কেজিৰ যিবোৰ ওপৰত আছে সেইবোৰ সেইবোৰ সাতশ টকাকে লোৱা হয় গৰৈ গৰৈৰ কেজি চাৰিশকৈ লৈছোঁ

অঁ অঁ

হোম ডেলিভাৰি হ'ব কিন্তু পাৰ কিলমিটাৰ মই বিশ টকাকৈ লওঁ

অঁ অঁ কওকচোন আপোনাৰ এড্ৰেচটো উলুবাৰী ন আপোনাৰ কিবা লেন মাৰ্ক এটা ক'বচোন নামঘৰ বা তেনেকুৱা কিবা গীৰ্জা ঘৰ আছে ন অঁ ঠিক আছে মই মই গীৰ্জা ঘৰটো পাই ফোন কৰিম বাৰু আপোনাক কেইটা কেতিয়া মানে লাগিব বাৰু ঠিক আছে মই চাৰে নটা বজাত মই যাম আৰু মই মই নগ'লেও মানে বেলেগ এজনক পঠিয়াম আৰু গীৰ্জা ঘৰটো কল এটা কৰিব কৰিম বাৰু অঁ ঠিক আছে দিয়ক